বিহু আহি আছে বিহুলৈ বেছি দিন নাই মই বিহুত গান শুনিম বুলি হোম থিয়েটাৰ এটা আনিছিলোঁ গানটো শুনিবলৈ ৰাতিপুৱা শুই উঠি ভক্তিমূলক গীত শুনিম বুলি আনিছিলোঁ আৰু এতিয়া বিহু পাইছেহি ল'ৰা ছোৱালীবিলাকেও বিহু গান শুনিব নাচিব পাৰিব বুলি হোম থিয়েটাৰ এটা আনিছিলোঁ এতিয়া কিবা হোম থিয়েটাৰটো মাতটো ভাল নহয় কিবা ঘেৰ ঘেৰাই থাকে চৰ চৰাই থাকে চাউণ্ডটো যিমান ডাঙৰকৈ দিলেও নাবাঢ়ে একে ঠাইত থাকে একে জোখতে থাকে মই ইমান ভাল পোৱা নাই সেইটো মই ঘূৰাই দিমগৈ সেইখন দোকানত বহুত ভাল ভাল বস্তু পাই বুলি ভাবিছিলোঁ কিন্তু হোম থিয়েটাৰটো ইমান বেয়া এইবাৰৰ পৰা মই তাৰ পৰা বস্তু নানো বুলি ভাবিছিলোঁ আৰু দোকানীজনে প্ৰথমতে একদম খুব ভাল ভাল বাইদেউ এইটোৱে লওক এইটোৱে লওক আৰু যিমানটো দামত মই বিচাৰিছিলোঁ পাম বুলি ভাবিছিলোঁ তাতকৈ মানে বস্তুটো বেছি দাম লৈছে সেইকাৰণে মই বস্তুটো ইমান ভাল পোৱা নাই মই বস্তুটো ঘূৰাই হোম থিয়েটাৰটো ঘূৰাই দিম বুলি ভাবিছোঁ আৰু সেইখন দোকানৰ পৰা মই বস্তু আনিবলৈ কেতিয়াও নাযাওঁ আৰু আনকো সেইখন দোকানৰ পৰা বস্তু আনিবি বুলি নকওঁ নানিবি বুলিহে সিহঁতক ক'ম